হেল্ল' বাইদেউ হেল্ল' অঁ আপোনাৰ দোকানত সেই ফ্লেয়াৰ কোম্পানীৰ জেমেটি পাম নেকি দাম কেনেকুৱা

অঁ আচ্ছা বাৰু মোৰ ল'ৰাটোক ফ্লেয়াৰ কম্পানীৰে জেমেতি কিবা বিচাৰিছে আপোনাৰ দোকানটোৰ এড্ৰেছটো ক'ত আছে অঁ আচ্ছা বাৰু মই কাইলৈ ল'ৰাটোক লৈ যাম তাৰ কি আৰু পচন্দৰ বস্তু কি কি সি বিচাৰে তাক কালি তাৰ হিচাপতে মই কিনিম দেই কালি হ'ব মই কালি আহিম দেই হ'ব তেতিয়াহ'লে মই ৰাখিছোঁ